অঁ হেল্ল' কোনে কৈছে অঁ ক'ৰপৰা ক'লে অঁ কওকচোন কিয় ফোন কৰিছিলে কি বস্তু বাৰু অঁ তামোল মই বিক্ৰী কৰোঁ বাৰু অঁ আপোনাৰ ঘৰত তামোল গছ নাই অঁ হ'ব আপুনি কি চিষ্টেমত কিনিব অঁ পোণ হিচাপে ল'লে বৰ্তমান এশ ষাঠি টকাৰপৰা আশী টকা চলি আছে তামোল চাই আৰু কেজি হিচাপে ল'লে আপোনাৰ ত্ৰিছ টকাৰপৰা পঁচিছ টকা তেনেকৈয়ে অঁ তামোল চাই দিম মই বিভিন্ন ধৰণে ৰাখোঁ আপোনাক কোনটো লাগে মই চাই দিম শ্বিলঙীয়া অঁ আছে সেইটো তামোল মোৰ তাত ৰখা নাই মই অঁ হ'ব এনেই আপুনি ভালেই দিম মাল কিটা হ'ব কেতিয়া নিব অঁ অঁ কিবা এটা মিলাই দিম আৰু আপুনি খালী নিবলৈ কেতিয়া আহিব কোন আহিব অঁ হ'ব আহি মোক লগ কৰিলেই হ'ল দোকানতে অঁ মই এই ৰে'ল গেটৰ ওচৰতে দোকান আছে অঁ এইটো বিষয়ে ফোন কৰিলে তামোলৰ কাৰণে অঁ অঁ হ'ব অঁ পঠিয়াই দিব মই বস্তুখিনি ৰাখিম মজুত